আজি প্ৰায় ছমাহমানৰ আগতে আমি এটা দল গোট হৈ শিৱসাগৰলৈ গৈছিলোঁ জয়দৌল শিৱদৌল জয়সাগৰ এইবিলাক চাম বুলি আটাইখিনি গৈছিলোঁ তাত এটা খানা খাম বুলি কিন্তু সেইদিনা বতৰ বহুত বেয়া বহুত বেয়া হোৱাত আমি ৰান্ধিবলৈ অসুবিধা হ'ল আৰু বজাৰ কৰিবলৈ সম্পূৰ্ণ বস্তু লৈ যোৱা নাছিলোঁ বজাৰ কৰি তাত কিনিব লগা হ'ল কিনিবলৈ যাবলৈ বৰষুণৰ বাবে যাব নোৱাৰিলোঁ কিন্তু সেয়েহে খানা খোৱাটো তাত নহ'ল নোহোৱাত আহি হোটেলত আমি সকলোখিনি সোমাই হোটেলতে নিৰামিষ ভাত সকলোৱে খালো খাই লাহে লাহে ঘৰলৈ বুলি আহিলোঁ ইয়াৰ পাছত আকৌ বোকাখাতৰ কাকছাঙলৈ গৈছিলোঁ কাকছাঙটো সেই একে সমস্যা বহু দূৰ খোজ কাঢ়ি কাঢ়ি গৈ এটুকুৰা মুকলি জেগা পাইছিলোঁ তাতো তেনেদৰে জেগা নাছিল বহলভাৱে বহুত মানুহ সেয়েহে খোৱা বস্তু ইতিমধ্য লৈ যোৱা হৈছিল বাৰু লগত কিন্তু ৰান্ধি বাঢ়ি খাবৰ বাবে জেগা অকণমান অসুবিধা হ'ল লগৰ এগৰাকী সেই বোকাখাতৰ ওচৰে আছিলে আমি জলপ্ৰপাতটো চাই পেলাই ঘূৰি আহোঁতে তেওঁলোকৰ ঘৰতে সোমাই তেওঁ ক'লে যে আমাৰ ঘৰতে সোমাই আৰু আমি ৰান্ধি বাঢ়ি তাতে কি আছে খাই মেলি যাম সেইদৰে তেওঁলোকৰ ঘৰতে আহি সোমালোহি আহি সকলোৱে লাগি ভাগি তাতে ভাত কেইটামান ৰান্ধি বাঢ়ি খালো খাই লাহে লাহে ঘৰমূৱা হ'লোঁ আৰু এবাৰ আমাৰ ওচৰতে আছে মেলোহা বুলি এতিয়া নতুনকৈ হৈছে সেই মেলোহালৈ গৈছিলোঁ মেলোহাত খোৱা বোৱা কোনো সুবিধা নাই দোকানো নাই কিন্তু চাবলগীয়া ব কিছুমান বস্তু আছে সেই বস্তুবিলাক চালো আৰু অহাৰ সময়ত হোটেল এখনতে সোমাই চাহ একাপ একাপ খাই আমাৰ ঘৰৰ পৰিয়াল গৈছিলোঁ খাই ঘৰলৈ বুলি ঘূৰি আহিলোঁ